গাঁৱত ব্যৱসায় বুলিবলে বহু ধৰণৰে আছে যেয়ে যি পায় ধৰক তাঁত ওঠ বৈ বিক্ৰী কৰে মুগা পোহে মুগা কাটি নিজে আকৌ মুগা তাঁত বয় সেইবোৰ বিক্ৰী কৰে সেইদৰে চলে হাঁহ পোহে কুকুৰা পোহে ছাগলী গৰু আৰু আকৌ ফাৰ্ম হিচাপে বইলা পোহে কয়লা পোহে আৰু কাঠৰ কাম কৰিব মিস্ত্ৰীয়ে বাঁহৰ কাম কৰিব সেইদৰে পৰিয়াল প পোহিছে চাহ বাগান লগাইছে ধৰক তাতে চাহপাত ছিঙিও দহগৰাকী উপকৃত হৈছে বিক্ৰী কৰিও উপকৃত হৈছে তাঁত বৈ কাপোৰ বিক্ৰী কৰি সেইদৰে চলিছে পুখুৰী খান্দি মাছ মাছ পুহিছে সেইটো এটা ব্যৱসায় তেনেকেই চলিছে